উপযুক্ত মূল্য পাবলৈ নিদিয়ে গ্ৰাহকসকলক সেই উপযুক্ত মূল্য গ্ৰাহকসকলে

স্থানীয় কৃষকসকলৰ পৰা মাংস গাখীৰ কণী আদি সামগ্ৰীসকলক গ্ৰাহকসকলে কিনি তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলাত চেষ্টা কৰিব পাৰে গ্ৰাহকসকলে পশুপালকসকলক স্থানীয় উৎস

জৈৱিক প্ৰমাণমুক্ত আৰু মুক্ত পশুজাত সামগ্ৰী বাচনি কৰি গ্ৰাহকসকলে পশুৰ অধিকাৰ আৰু পৰিবেশ সংৰক্ষণৰ দুইটা সমৰ্থন কৰিব পাৰে